এক্সকিউজ মি ছাৰ হয় হয় মই মোৰ এটা মানে দেউতাৰ নামটো মোৰ পেন কাৰ্ডত ভুল আছিল মই আপোনালোকৰ ইয়াত শুধৰণিৰ কাৰণে আহিছিলোঁ হয় এই কি কৰিব মই লাগিব তাৰবাবে হয় হয় কিবা ডকুমেণ্ট দিব লাগিব নেকি হয় হয় আধাৰ কাৰ্ড দিলে হ'বনে হয় হয় মোৰ দেউতাৰ নামটো ভুল থকাৰ কাৰণে মোৰ বহুত অসুবিধা হৈছে সেইকাৰণে আপুনি অনুগ্ৰহ কৰি মোক এইটো শুধৰাই দিয়কচোন হয় হয় এইয়া লওক মোৰ ডকুমেণ্ট আপুনি গ্ৰহণ কৰক ধন্যবাদ